অঁ হেল্ল' অঁ জনাব দোকান খোলাই আছে অঁ আছে আছে কি কি ফল মূল লাগিব বুলি লাগিছিল আপোনাক আঙুৰ আঙুৰটো আছে নে নাই আঙুৰটো চাব লাগিব ৰ'ব বাকী কল আপেল সেইবোৰ পাই যাব গোটেইখিনি কিমান কিমান প ৰেটটো এতিয়া আপেলৰ কিলো দেৰশ টকা চলি আছে আৰু লগতে লগতে কল দুটাই দহ টকা যোৰা দহ টকা আৰু কমলা দামটো আজি এতিয়া বেছি চলি আছে অলপমান কমলা এতিয়া এটাই পোন্ধৰ টকা মানকৈ পৰিব অঁ অকণমান দামটো বজাৰত বেছি চলি আছে এতিয়া চাপ্লাই অহা নাই যে হ'ব বাৰু আপুনি দোকানলৈ আহকচোন আহিলে সেইটো বাৰু মিলাই দিয়া যাব আপুনি গোটেই যিমান বস্তু কিমানকৈ বা লয় কোৱানটিটি বা কিমান ল'ব আপুনি অঁ অঁ আপুনি আপুনি আপুনি আপুনি কৈ যাওক মই বস্তুখিনি লিষ্ট কৰি চাই লওঁ অঁ অঁ কওক লিখি আছোঁ এশ বিশটা ঠিকে আছে আৰু আপেল তিনি কিলো অ'কে তাৰপিছত কমলাটো কেজি হিচাপত দিব নোৱাৰিম নহয় দাদা কমলাটো আপুনি যোৰা হিচাপতে ল'ব লাগিব ত্ৰিছ টকা যোৰা আপোনাক মিলাইকিনে পঁচিছ টকা মানকৈ কৰি দিম আৰু যদি আপুনি ইমান বস্তু লৈছেই আৰু হ'ব আছে আঙুৰটো হৈ যাব বাৰু হৈ যাব মিলাই দিম এইটো মেনেজ কৰি দিম ঠিক আছে ঠিক আছে দিয়ক আপুনি দোকানলৈ আহি যাওক অঁ অঁ